অঁ হেল্ল' খবৰ ভাল ন অঁ আহাকালি অঁ যাম যাম নামঘৰত আৰু নাযাম না নাম ভাল পাওঁ যিহেতু নামত নাযাম এই নামৰ মেছেজটো দিবা দিলে হ'ল দে বিজুক সেইটো কিবা সেইটো ইংলিছতে যায় না কিহত যায় এটা মেছেজত লেখি দিলে হ'ল দে আৰু ক'ত আৰু হাঁ অঁ হ'ব দে নামত তাতে বা কিমান দেৰি সেৱা কৰোঁতে কিমান দেৰি সেইটোও সোধিব লাগছিল তুমি হাতৰ পইচা ভৰি যাবা এইখান মই হাতৰ পইচা ভৰি নাযাওঁ দেই এনকে মৰিব নোৰোঁ দেই সেইটোৱেই কিবা এটা মিলামিলি বুজাবুজি হ'ব লাগব হয়না

ক'লোঁ হয় এই মেছেজত সেইটোৱে মেছেজত লিখি দিবা কমলা বিজুক দেখাততো তুমি যাবা না ওকে দিব নহয় যোনে যায় যোনে নাযায় লাগব চাৰিজনকে ধৰব না

অঁ তাতে নাগৰা আৰু তালো তালো আৰু নামতি এই তিনিটা নহ'লি কেনকে হ'ব এইখান

অঁ দে হ'ব ৰাখ দে অঁ আকলে মই এৰি গ'লে কিন্তু নাযাম দেই মই কৈ দিছোঁ মই আকলে কিন্তু যাবা নোৰোঁ এইখান অঁ অঁ ই ৰিক্সা এখন আনা তাকে লৈ আহবা দিলে হ'ল মই নোৰোঁ মোৰ কঁকলৰ আৰু বাতৰ বিষ অঁ দে